আমাৰ ইয়াতে কামৰূপ মহানগৰত ধৰক বহুতো হেৰি আছে ক্লাব ঘৰ আছে বা হেই আছে স্কুল ঘৰ আছে মহিলা সমিতি আছে এই বা বৃদ্ধ বুঢ়াবিলাকৰ কাৰণে হেই পেঞ্চন বৃদ্ধ পেঞ্চন পোৱাবিলাকৰ কাৰণে আৰ্ত হেই আছে হেনেকে আৰু মানে দল সংগঠন বিলাক আছে থাকিলে আৰু সিহঁতে ধৰক কমিটি পাতে সংঘৰ ল'ৰা লৰা ছোৱালীবিলাকে কিছুমানে কমিটি পাতে কমিটি পাতি পেলাই খেল ধেমালি এইবোৰ কৰে বিহু ফাংশ্যন কৰে এনেকে চলে আৰু আৰু কিছুমান ধৰ কিছুমান মানুহে বিপদত পৰিলে কমিটিৰ পৰায়ে মানুহক সহায় সাহাৰ্য্য কৰে হেনেকে কৰে আৰু মানে এ মানে ইয়াতে ধৰ কিছুমান দুখীয়া মানুহ আছে দুখীয়া মানুহবিলাকক সহায় সাহাৰ্য্য কৰে সংগঠনৰ ল'ৰ মানে কমিটিৰ ল'ৰাবিলাকে কমিটি এখন পাতি কিনে হেনে বিহু চিহু এনেকে হুঁচৰি সব কৰে আৰু বৃদ্ধবিলাকে ধৰ মানে কিবা এটা হ'লে গাঁৱৰ অনুষ্ঠান হ'লে ডাঙৰ মানুহবিলাকক বৃদ্ধবিলাকক মাতি আলোচনা কৰে সাধাৰণ সম্পাদক সম্পাদক এইবিলাক পাতি সেইবিলাক সব আলোচনাৰ ভিত্তিত সব অনুষ্ঠানবোৰ পাতি পাতি যায় আৰু